অঁ কোনে ক'লে অঁ হেৰি আপোনাৰ ক'ৰপৰা দিছিলে এড্ৰেছটো কওক অঁ অঁ আপোনাৰ গাঁওখন অঁ অঁ কেতিয়া অৰ্ডাৰ কৰিছিলে আপুনি অঁ কিমানদিন মানে আপোনাৰ কাইলৈলে পাই যাব আমাৰ গাড়ী সেইপিনে যাব তেতিয়া দি থৈ আহিব কাইলৈ আপোনাৰ এঘাৰটামান বজাত যাব তেতিয়া আপুনি ফোন কৰিব তাতে পাব লৈ ল'ব তাৰপৰাই অঁ এইপিনে যাব আপুনি একেবাৰে চিন্তা নকৰিব ঘৰতে পাব বস্তুটো পেমেণ্টটো তেতিয়াই কৰি দিলেও হ'ব লগালগ অঁ এতিয়া আপোনাৰ নশ বিছ টকা হৈ আছে

ঠিক অঁ ঠিক আছে দিয়ক